অঁ হেল্ল' অঁ অঁ এই আছোঁ আছোঁ কেনেকুৱা তোমাৰ ভাল অঁ গৰম আৰু মানে নক'বা আৰু গৰম অঁ ইমান গৰম আছে আমনি লাগি গৈছে ঘৰত থাকি থাকি এনেকৈ

অঁ অহা দেওবাৰে অলপ ফুৰিবলৈ ওলাই যাওঁ বুলি ভাবিছোঁ যাবা নেকি

অঁ ভাবিছোঁ অকণমান মন্দিৰ মন্দিৰ চন্দিৰ দৰ্শন কৰি আহোঁগৈ কামাখ্যা কামাখ্যা মন্দিৰৰফালে

অঁ অঁ এতিয়া আমি খালী এতিয়া যাবলৈ এইটো এতিয় বাছ বা কেনেকৈ গ'লে আমাৰ সুবিধা হ'ব বাছত গ'লে সুবিধা হ'বনে ট্ৰেইনত গ'লে সুবিধা হ'ব অঁ ট্ৰেইনত গ'লে আৰু অলপ হেৰিও অলপ আৰামত যাব পৰা যাব ট্ৰেইনতে ট্ৰেইনতে তেতিয়াহ'লে আমি ট্ৰেইনতে যোৱাৰ প্লেনিঙটো কৰোঁ

অঁ দিনটো দিনটো সেই দিনটোতো অঁ দিনটো মন্দিৰত হেৰি কৰি তাৰপাছৰ সময়খিনি ইফাল সিফালে অকণ ঘূৰা পকা কৰিম ঘূৰা পকা কৰি তাৰপিছতে আমি আকৌ ৰাতি ট্ৰেইনত আমি উঠি দিম অঁ

তেতিয়াহ'লে এইটো অঁ অঁ ট্ৰেইনৰ টিকটৰ তেতিয়াহ'লে খবৰটো তেতিয়হ'লে ল'ব লাগিব দেওবাৰ দিনা দেই অঁ অঁ ঠিক আছে ঠিক আছে বুজিছোঁ অঁ অঁ অঁ অঁ